মই পোহনীয়া জন্তু ভাল পাওঁ পোহনীয়া জন্তু হিচাপে মই মেকুৰী বিচাৰোঁ কাৰণ আমি সকলোৱে পোহনীয়া জন্তু মৰম কৰিব লাগে জীৱ জন্তুবিলাকৰ যত্ন ল'ব লাগে আৰু আমাৰ ঘৰত সকলোৱে ভাল পায় সেয়েহে মই এটা মেকুৰী পোহনীয়া জন্তু হিচাপে বিচাৰোঁ